অ' হয় অ' হয় কি পিকনিক যাওঁ বুলি ভাবিছিলোঁ তাকেইতো হোৱাটছআপত পাতি আছে সিহঁতে এতিয়া কি কৰে মানে বুৰৈঘাট যাব পাৰি বাৰু মানে চবৰে মিলাকৈ হ'লে ভাল আৰু মাজত অ' মানে কিছুমানৰ এইটো ওচৰ হ'ব ধৰক কিছুমানৰ

দিয়া এতিয়া কিমান হয়গৈ লাষ্টত গৈ এতিয়া চবেই কৈছে পিছত গৈ মানুহ কিমান বা থাকে বাকী কিহত যোৱা হ'ব মানে নিজৰ কাবাৰ গাড়ী লৈ যোৱানে নে এনেকৈ নিজৰ কোনোবাই গাড়ী উলিয়াবনে অ' অ' আৰু খোৱাটোতো আছে হেৰি কি বুলি কয় নিৰামিষ খোৱা আৰু আমিষ খোৱা

পাৰ্চনেল যদি কোনোবাই দুজনমানে যদি উলিয়াই নিজৰ গাড়ী তাৰ আৰু বাকী যদি এখন বা দুখনততো হৈ যাব সাত আঠজন আঠজন বা পোন্ধৰজন ত' এতিয়া কৈছোৱে পোন্ধৰজনতো এনেও নহয় দহজন বাৰজন হ'লেতো দুখনত হৈয়ে যাব গাড়ী নিয়া মানুহকেইটা গ'লেই হ'ল খালী অ' অ' ব্ৰেকফাষ্টৰ কাৰণে নিব লাগিব চাগে আৰু এনে পইচাটো কিমানকৈ উঠাম বাৰু আঢ়ৈশ ন আঢ়ৈশ হ'ব চাগে ন মানে আকৌ একেই বাৰু অ' নিৰামিষ খোৱাতো ইমানো নাই একেখিনি বস্তু অ' বুজিছোঁ এবাৰ খায় অ' সেইটো অ' আৰু ব্ৰেকফাষ্টটো নিজে কিবা কিবি লৈ গ'লে হ'ল সেইটো বেলেগকে সেইটো পইচাৰে নকৰিলে হ'ল দুপৰীয়াৰ কাৰণে আমি মানে কি হয় যাম বাৰু কিন্তু বজাৰখিনি কৰি ল'ব লাগিব আগত বজাৰটো মই এতিয়া প্ৰীতমতো যাবই ন তাৰ লগতে বজাৰটো কৰিম চাগে চব একেলগে অ' অ' অ' সেইটো হয় মানে কি যিকেইটা ফ্ৰেছ বস্তু লাগিব মানে একদম তাজা বস্তু সেইকেইটা সেইদিনাখনে কৰিম বাকীবিলাক গিলাছ বাতি এইখিনি মানে কিবা প্লাষ্টিকৰ যি লওঁ সেইখিনি আগতেই লৈ থৈ দিম বাৰু ন অ' সেইখিনি অ' সেইখিনি অ' সেইটোৱে কৰিম অ' সেইটোৱে আৰু ঠিকেই আছে ন গ্রুপতে পাতি ল'ম অ'